অসমীয়া ভাষাত প্ৰচাৰ হোৱা অনাতাৰ কেন্দ্ৰ বা ৰেডিঅ' চেণ্টাৰ অসমত দুখন ঠাইত দেখা আছে এটা হৈছে আমাৰ ওচৰৰে ডিব্ৰুগড় জিলাত আৰু এটা আছে গুৱাহাটী চহৰত গুৱাহাটী চহৰত ডিব্ৰুগড় জিলাত থকাৰ বাবে আমাৰ অলপ সুবিধা হয় ৰেডিঅ' চেণ্টাৰ আমাৰ ককা ৰেডিঅ' চেণ্টাৰত ৰাতিপুৱা গধূলি প্ৰায় বাতৰি হৰিনাম নাচ গান আদি শুনি থাকে নাচ গান আদি শুনি থাকে ৰাতিপুৱাৰ পৰত আমাৰ নাচ গান গান শুনি আমি ধুনীয়াকৈ ৰাতিপুৱা সময়টো অলপ পাৰ কৰাব পাৰোঁ তাৰ ভ মনটো আ আনন্দ লাগে তাৰ ভিতৰত আমাৰ তাৰপাছত আমাক ককাই বাতৰি দিয়াৰ লগে লগে ৰেডিঅ' ধুনীয়াকৈ তেওঁ বাতৰি শুনি থাকে আমাৰ স্কুল যোৱাৰ সময়ত আমি গা পা ধুই আহোগৈ ককাই বাতৰি চাই থাকে বাতৰি চাত বাতৰি দিয়াৰ সময়ত আমাৰ টাইম গম পাওঁ কেইটা বাজিলে বাতৰিত আগৰ দিনত ৰেডিঅ'ৰ প্ৰভাৱ বেছি আছিল আজিকালি ৰেডিঅ' লাহে লাহে কমি আহিছে ৰেডিঅ' হওঁতে আমাৰ ককা আজু ককাহঁতে হৰিনাম নাচ গান আদি বিভিন্ন ধৰণৰ কিবাকিবি শুনি আছিল আৰু আজিকালি ৰেডিঅ' চেণ্টাৰ অলপ ৰেডিঅ'ৰ প্ৰচাৰ অলপ কমি অহাত আমাৰ অনলাইন প্ৰচাৰ ফলত ৰেডিঅ' চেণ্টাৰবোৰ কমি গৈছে